হেল্ল' কওকচোন অঁ অঁ গম পাইছোঁ কওকচোন বাইদেউ কি সহায় কৰিব পাৰোঁ আপোনাক হয় হয় মাৰিছিলোঁ এইবাৰ দীপৰ বিলত মাছ অঁ মৰা হৈছিল বাৰু তাত আপোনাৰ ৰৌ বৰালি তাৰপিছত হেৰি ভকুৱা চিতল পাভ মিৰিকা বিকেট এই এইবিলাক মাছেই আছিল অঁ হায়েষ্ট ওজনৰ তাৰমানে হায়েষ্ট ওজনৰ আপোনাৰ হৈছিলে চৌব্বিছ কেজি চিতল মাছ আছিলে সেইটো আৰু আৰু আপোনাৰ বৰালি বিছ কেজি ওঠৰ কেজি এনেকুৱা বৰালিও পোৱা গৈছিলে দাম চিতলটো আপোনাৰ বাৰশ টকা তাৰপিছত ভকুৱা মাছৰো আপোনাৰ এঘাৰশ টকা বৰালি এজেহাৰ টকা তাৰপিছত ৰৌ মাছটো তেনেকুৱা আপোনাৰ পাঁচশ টকা সেনেকৈ বেচা হ'ল যোৱাবাৰৰ তুলনাত এইবাৰ আপোনাৰ পঞ্চাছ কুইণ্টেল মাছ বঢ়া হৈছিলে হয় যোৱা যোৱাবাৰতকৈ এইবাৰ মাছ যথেষ্ট বেছি পোৱা গৈছে আৰু হয় আৰু এইবাৰ কাষ্টমাৰো বেছি আছিলে যথেষ্ট কাষ্টমাৰ পাইছোঁ মাছো মানে হয় মাছো মানে বিক্ৰী হৈছে পূৰা কাষ্টমাৰে হয় কাষ্টমাৰে ভাল পাইছে হয় হয় যোৱা বছৰ তুলনাত লাভো হৈছে আৰু মাছো তেনেকুৱা মানে ভাল অলপ ওলাইছে ডাঙৰ ছাইজৰ পোৱা গৈছে হয়

কাষ্টমাৰে মানে মাছ হেৰি লৈ পেলাই ভাল পাইছে আৰু তেওঁলোকৰ পচন্দতেই মাছ পাইছে বোলে এইবাৰ অঁ ধন্যবাদ অঁ